অ' ছাৰ মই ৰেশম শিল্পৰ বিষয়ে এখন কিতাপ পঢ়িছিলোঁ কিন্তু তাত সকলোবোৰ তথ্য ভালদৰে পোৱা নাই আচলতে ৰেশম শিল্পটো অসমৰ কোন কোন ঠাইত উৎপন্ন হয় সেই বিষয়ে অকণমান ক'বচোন হয় আৰু এই ৰেশম শিল্পটোয়ে অৰ্থ অসমৰ অৰ্থনৈতিক দিশত কেনেদৰে প্ৰভাৱ পেলাইছে অসম এই ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিবনে ঠিক আছে ছাৰ অ' ধন্যবাদ